এই আছোঁ আপুনি অঁ ভাত খালে নে অঁ অঁ ঘৰত ভাল অঁ হ'ল হ'ল অঁ বিহু পালেহিয়ে নহয় আৰু তাকেহে যা যোগাৰ কেনেকুৱা চলিছে

অঁ সেই নাই বনোৱা এই এইকেইদিনতে বজাৰলৈ যাম বুলিহে ভাবিছোঁ পাই অঁ টাউনতে কৰিমগৈ আপুনি যাব নি বোলো খবৰ এটাকে লওঁচোন অঁ অঁ বিহু বজাৰ কৰিবলৈ তাকে টাউনলৈ যাম আৰু হা অঁ বজাৰ বস্তু কেইটামান কিনিমগৈ সেইবোৰ কাপোৰ কানি ঘৰৰ সৰু সৰুা বস্তু আৰু বোলো আপুনিও যায় নি এই যোৰহাটৰ এইবােৰ বিশাল ফেমিলি মাৰ্ট এইবোৰ ক'বাত কিনিম আৰু তেনেকুৱা ক'বাত সোমামগৈ এই ফিক্স প্ৰাইজৰ দোকানবােলে ভাল মানে এনেই এইবোৰ চ'ক বজাৰ টক বজাৰ সোমাবলৈ বেয়া যে

তেনেকৈ মানে ভাল ভাল দোকান কেইখমানলৈকে যাম আৰু বিহু থাকিলেকে দিগদাৰ হৈ যে সেইকাৰণে আগতে যাম বুলি ভাবিছোঁ কাপ পেল্টৰ ছেটাও মানে আনিবলৈ আছে কিচেন চুইঙগাৰত সোমামগৈ তাৰ পৰা এই ভাইটি হঁতলেও কাপোৰ আনিব লাগিব তালে মানে কাপোৰবোৰ হেৰি হৈ যে অকণমান ভাল ভাল নিব লাগিব খেলি মেলি ফুৰে যে সেয়া আৰু কৰিমগৈ আপুনিও কি কিনে আৰু খুৰালৈ আপুনিও খুৰালৈ কি কি কিনে বা

অঁ সোনকালে যাম বাৰু অঁ গৰমও বহুত পৰিছে নহয় অকণমান বতৰটো ঠাণ্ডা হ'লে ভাল আছিলে বাৰু খুৰা অফিচলৈ গ'ল নহয় অঁ ভাইটিটো আছে আছে মায়ে কাম বন কৰি আছে

তাকেহে পইচা কেইটামান গোট খোৱালৈ ভাল আছিলে তেতিয়া সৰহকৈ আনিবলৈ ভাল

তাকে ভাল চাদৰ মেখেলা এযোৰ চিল্কালয় পৰাই আনিম বুলি ভাবিছোঁ তাৰ পৰা আনিলে দিন যায়নে বাৰু বেলেগৰ পৰা চাদৰ মেখেলা নহয় যে চিল্কালয়কে যাম এই টচ মুগা কাপোৰ এযোৰকে আনিম আৰু ভাল আনিব লাগিব আৰু বিয়া এখনহে কাৰণ আৰু জানো ৰাতিলে পিন্ধালৈ কি অনা হয় এয়া চিল্কালয়টো কাপোৰ মানে চুছি পেলাই যে বহুত ল'ব সেইকাৰণে তাত পৰা কিনিব লাগিব সেই কিনিব লাগিব কাপোৰ কেইটামান তাৰ তাতে অঁ বিহু নেথাকো সোনকালে যাম আৰু এনেকে এনেকে ঘৰৰ পৰ্দা কিনিবলগীয়া আছে গোটেই ঘৰৰ পৰ্দাবোৰ মিলাই এই পৰ্দা ৰুম মিলাই বহুত পৰিব যে পৰা ধৰি গোটেই ৰুমকেইটালৈ সেয়া মাৰিব আনিলে পৰ্দাবােৰ মানে সাধাৰণহে লগাই থোৱা আছে পৰ্দাকেইখনো ভাল আনিব লাগিব

তেনেকুৱা দোকানৰ পৰাই আনিম আৰু একেলগে চব পেলাই এই বটল চটল কিনিবলগীয়া হৈ আছে মানে সেইবােৰ টমা চেমা ত' সেইটোৱে এইবােৰ ক্ৰীম ছিৰিম বহুত বস্তু কিনিবলগীয়া হৈ আছে

কম বাউ তাকেহে কি কৰি আছিলে অঁ অঁ বোলো এতিয়া বোলো আপুনি ফ্ৰী হৈ আছে নহয় সেইকাৰণে ফোন এটা কৰিলোঁ অঁ ভাইটি স্কুললৈ গ'ল নেকি অঁ অঁ খেলিবলে হ'লেও ৰ'দখনত ইমান ঘূৰাই নুফুৰাৱ

ইমান গৰম পৰিছ হয়নে বাৰু ভাত খালোঁ খালোঁ এই আমাৰ এতিয়া মমাৰ দোকানখনৰ পৰা কিনিবলৈ ভাল এতিয়া মানুহব পৰা বহুত ভিৰি কৰি দিয়ে যে বিহু পিছলৈ ৰৈ থাকিব লাগে বজাৰ কৰিবলৈ একে একে নাপাওঁ যে অঁ সেইকাৰণতে

বেছিদিন নাযায় ৰং চং গুচি যোৱা

সেই সেইকাৰণে থৈছোঁ পেণ্টালুনছ ক'বাত মানে আনিম ভাইটি ধুনিয়াকে তেনেকে কাপোৰ কানি কাৰণে এতিয়া অঁ সুদৰ্শনা বাৰ্দৰৱত অফাৰো দিয়ে বিহু সময়ত তেনেকে তাৰপা আৰু আছে নহয় উৰুলি চৰুলি কিবা কিবি ক'বাত সোমাব লাগিব এই মানে চিল্কালয় এখন ভাল দেউতাৰ চিনাকি যে এই এটকা দুটকা হ'লেও মানে কমাই লয় এইবোৰ ইমান চিনাকি নাই যে ইমান কম নহয় সেইকাৰণে চিনাকি এখন হ'লে ভাল মানে দেউতা টাউনত থাকে আৰু প্ৰায়বোৰ চিনাকীয়ে মানে অঁ দুদিন গ'লেও দুদিনকে দাম কাম ঘৰৰ বস্তুটো বহুত কিনিবলগীয়া হৈছে যি টি টেমা ছেমাৰ মানে এই ইবাৰ ইবাৰ বি মানে ইবাৰ বিহু বজাৰ কৰিবলে যাওঁে মানে হেৰি কিচেন চিঙাৰ পাৰ কাপ্লিতৰ চেট পাইন কিন্তু বহুত দিন মানে এবছৰ ভাল হৈ আছে ৰং চঙো যোৱা নাই সটোাতে এবাৰ মানে কিচেন চিঙাৰ পৰাই নিমানে কাঁীতি আনিলে ত পৰাায়ও নয় আমাক ভাল মানে ইয় দে হয় ভাল গোপা ল'বলে বেয়া আৰু সেইকাৰণে এই কিচেন চিঙাৰ পাই নিমি এইবোৰ চামুচ চামুচ মানে চব থাক থাক হিচাপে নিম আৰুও এটা এটা মিলাই মেলি আৰু এইবোৰ েট ডিনাৰ চছেটটো বহুত লৈ যায় বাতিীত মানে এইবোৰ প্লে'ট একেলগে অহাত তেনেকুৱা চেটামান নি দিবলে প আলহী চালহী আহিলে বহুত দিগদাৰ

অঁ এই গোটেই প্লেট ডিনাৰ পাতি চব মিলাই পেলাই তেনেকে কিনিব লাগিব মানে আলহী আহিলে বৰ দিগদাৰও এটা এটা দিব লাগে বাকী এটা কাঁহী এখন সেইকাৰণে আনি থ'ম বুলি ভাবিছোঁ এতিয়া য়া সেইয়টোৱে লাহে লাগে মানে দুটা তিনটা লহে আহিলে একো নাই সৰহকে মানুহ আহিলে মানে বেলেগ বেলেগ মিলাব লাগে যে মিলে ভাৰ চকাপোৰ কিমান আহে আৰু বাৰখনণ ছকণ অঁ তেনেকুৱা সেইকাৰণতে তেনেকুৱাই নিম বুলি ভাবিোঁ আও আপুনিও কি আনে আনিব একেলগতে যাম বো বজাৰ ক'বলে মানুহ মিলা হ'লে ভাল মানে চবকে লৈ যাবলে বেয়া যোয় অঁ অ আমাৰ লাগে এতিয়া লহি চালহিী আহিলে গম পায়নে মায়ে ইমান যোগাৰ যোগাৰ নকয় নহয় মই এইতিয়াৰাই অনলাইনতো আনো অনলাইনত মানে অনলাইনতনিবলেও ভাল কিন্তু কিছুমান মানে ভয় লাগে আনি বুলি বজাৰৰ পৰা নাই ভাল সেইকাৰণে ম মাৰ টাউনলে গ'লে এই ওৱান ইণ্ডিয় ফেমিলি মাৰ্কৰৰ পৰাই কাপোৰনো মানে জিন্স পেণ্ট চ পেণ্ট সেইখনতে মই ভাল পাওঁ তাকে মমায়ো বিহুত কি দিয়ে মমায়ো আনে নহয় প্ৰতি বছৰে দিয়ে অ মমাইে ধুনীয়া ধুনীয়া কাপোৰ দিয়ে দেখিছোঁ চাদ মেখেলা কি ধুনীয়া দিয়ে এনেই ফৰক চৰ কাৰণমেও বিয়া এতিয়া কি দিয়ে নোজানো এনেই মমাই সেই চাদৰফাজফেলাই সেই হেৰিয় পাই আনে চৰা পাই আনে কিমান ধুনীয়া হেভি আহে তাকেদো এবাৰ দিয়েনে নিদিয়ে আৰু অঁ এই চিলাবও লাগিব নহয় চিলোৱাটো আজিকালি পাঁচশ ছশ সিমানকে লয়

সেইকাৰণতেে বিয়া কাপোৰ চিলাবলে বহুত দিব লাগিব মালে জোৰ মোলে দুযোৰ আনিম নে জুোৰে আনো নে আকৌ মমাৰা চাদৰ মেখেলাই দিিয়ে ফৰক চৰকে দিয়ে তাপা সেইবোৰে কাম বন কিমান আছে আ আকৌ এইবোৰ পঢা চদা লগোৱা মেলিলাক ঘৰ চৰ মোচালে মানে বিহুল হ'বগেহে

অঁ কম ক'ম কোনদিনা যাম সেইদিনা ক'ম বাাৰু আপোনাক লও পইচাাকেইমান গোটাই লওঁ আও আকৌ ইটো পাইছে নহয় ইঈদৌও পৰাোৱা মানে দিব পাৰে এ তয়া বিহুৱে ইদ একেলগে পৰিছে নি কেইদিনমানৰ আগ পৈছে নি মানে সেই তাৰ হেৰিও মানে মানুহবোৰ ভ হ'ব যে সেইকাৰণে কোনদিনা ইট পইছো জানো বাৰও কিন্তু এইদিনে পৰিব লাগে আম আৰু ৰমজনান মাৰ চলি আছে যে সেই কোন যাম মেদম দে'ব মই আপোনাক ফোন কৰিম বাাৰু কোনদিনা যাওঁ আকৌ মাৰ এতিয়া পইচা দিব লাগিব নহ আকৌ ম ওৰত থকা দটাই নহ'ব নহয় আও কলেজো গৈ আছিলে কলেজ বন্ধা দিন ন গ'ল লৈ আক কোনোবাই দিিন বন্ধ কৰিবব লাগিব স্কটিল ল নযওঁ বা আমি মেজিকতে যাম ন'বা বৰ দিগদাৰ হয় স্কুটি লৈ গ'লে থৈ মেলি যাবলে অঁ এই খোলা বাৰ তাতে যাম এই সোনদিনা খোলা মানে এনেকে বুধ বাবছুতিিবা মানে যাম আও চাই ন বতৰো যহে ইমান বালিয়ে ঘোৰ পা ওলাই যাবলেই মন নেযায় এইয়া মমাক কাম মাৰ এইফালেদি গৈছে সোমাবহিও পৰা মমাক কাপ পৰা পইচা ল'ব লাগিব মমাকা এতিয়া কাপোৰ য পাৰি মমাক এই হেজা দুহেজা কি দিয় বা লাগি থাকিলে পামগে আউ বিহু সময়লে তেতিয়া মানে পইচা কি মানহনাক ডাউ লডাবলে ভালায় তেনেকে কি কি মই বস্তু নাই চাবও লাগিব লিষ্ট এখন হা অঁ ভাগে ভাগে ল'ব লাগিব সেইবপা লৈ লৈ মিলাব লাগিব এই বস্তু আনি থাকিলেও শেষ নহয় ওলাই থাকে এই ফুলজানীয়েে চুলজানীয়ে মানে পৌদিকা বস্তুও শেষ নহয় বাচন বৰ্তনো শেষ নহয় নহয় অঁ সেইটোৱে আ আৰু আজিকালি কাঁহৰ কাঁহীতে মানুহে বেছিকে ভাত খাইোৰ ইষ্ট সষ্টত ভাত খাবলৈও বেয়া হ'ল সেইকাৰণেতে কাঁহৰ কাঁহীত অনাই ভাল মানে ষ্টীলৰবোৰ আনি লাভ নাই এনেকে আৰু কিনো কৰোঁ জানো ভাবিয়ে পোৱা নাই যাম বাৰু অঁ একে দিনা লৈ আহিম আৰু আপুনি মই যাম বেলেগ নেলাগে মই সেইকাৰণে বেলেগলে ফোনে কৰা নাই আপোনাকে কৰিছোঁ বোলো বজাৰ কৰি আপোনাৰ লগত গৈ ভাল লাগে আগৰ পৰাই নকওঁ নকওঁ অঁ খৰদৰ হ'লেও ভাল বেয়া এই বিহু সময় হ'লে বহুত দীঘলকৈ লাইন পাতিবগৈ লাগে যে

সেইকাৰণেতে মানে অকণমানে আগত গ'লে অলপ মানুহ কম পাবও পাৰোঁ দিগদাৰ হ'ব অঁ সোনকালে যাম সেইটোয়ে মোৰ যে কাম গোটেইখন আছে আৰু

মই আপোনালোক ঘৰলৈ ন'গলো বোলো সেইকাৰণেতে আৰু হেৰি ফোনতে ক'লো বোলো ঘৰলৈ গ'লে বেছি দেৰিহে হয়গৈ সেইকাৰণে মই বোলো ফোন এটাকে কৰোঁচোন

আৰু একো নাই একো নাই হ'ব দিয়ক তেতিয়াহ'লে হ'ব দিয়ক আৰু অ' সোনকালে ওলাম সোনকালে ওলাম সোনকালে ঘৰলে উভতি আহিম

হ'ব দিয়ক তেতিয়াহ'লে যোৱাৰ দিনা মই আপোনাক কম কি কৈছে অঁ সেইটোৱে সেইটোৱে আজিকালি আৰু বনালে টাউললৈ যাবলৈ বৰ দিগদাৰ কিমান আৰু আমাৰ যোৰহাটখনত বৰ দিগদাৰ অঁ এই বাইপাছ বাইপাছে মানে হেৰি চাৰিআলি নৰখাই যে কোবাফালে উলিয়াইগে একদম এনে টাউখন চিনিপাবলৈকে দিগদাৰ অঁ সোনকালে আহিমগৈ অঁ

তাকে হে খালো খালো খালো অঁ তাকেটো অঁ অঁ তেতিয়াহ'লে আপোনাক দিগদাৰ হে দি আছোঁ অঁ অঁ যোৱা নাই কম তেতিয়াহ'লে হ'ব দিয়ক